হয় মই ফুৰিবলৈ আহিছোঁ

হয় ভাৰাটো কিমান পৰিব আপুনি দামটো বহুত কৈ দিছে নেকি অলপ অলপ কমাব পাৰি নহয় নহয় মই দুই হাজাৰহে দিম অ হ'ব মই দুহাজাৰতকৈ বেছি দিব নোৱাৰিম

এতিয়া পাঁচ হাজাৰ কৰি দিম হ'বনে চল্লিছ হাজাৰ দিব নোৱাৰিম বহুত হৈ যাব অ অ অ ঠিক আছে ঠিক আছে চাৰে পাঁচ হেজাৰ দি দিম বাৰু

ঠিক আছে মই দুটা বজাত আহি পাম